মোৰ সৰ্বকালৰ ৰেচিপিটোৰ প্ৰিয় ৰেচিপি বুলি ক'বলৈ গ'লে মই ক'ব বিচাৰিম যে গাহৰি মাংস এদিন হথাৎ মই লগৰ এজনীৰ ঘৰত থাকিব গৈছিলোঁ তেতিয়া তেতিয়া এই ৰেচিপিটো মোক সিহঁতৰ মাকে খোৱাই পঠাইছিলে এই ৰেচিপিটো খাই মোৰ খুবেই ভাল লাগিল তাৰপিছত মই আণ্টিজনীক ক'লোঁ যে এইটো ৰেচিপি মোকো শিকাই দিয়া বুলি তেতিয়া আণ্টিজনীয়ে মোকো বনাই খোৱাইছিলে ৰেচিপিটো গাহৰি মাংস ৰেচিপিটো ত এইটো বনাবলৈ হ'লে পোন প্ৰথমে গাহৰিটো বইল কৰি ল'ব লাগিব বইল কৰি মেলি তাৰপাছত কুকাৰত বইল কৰি ল'লেও হ'ব তাৰপিছত বইল কৰি মেলি তাৰপিছত তাতে শুকাই থোৱা বাঁহগাজৰ বাঁহগাজৰ পে'ষ্ট এটা থাকে সেইটোও দিব লাগে সেইটোও দি মেলি তাৰপিছত অলপ জালুকৰ গুড়ি দিব পাৰে তাৰপিছত নিমখ দিকেনে কিন্তু ইয়াত হালধি দিব নালাগে ত তেনেকেই এইটো ৰেচিপি বনোৱা হয় এইটো নিমখ চিমখ দি অলপ সিজিব দিব লাগে তাৰপিছত আধা ঘণ্টামানৰ পিছত আধা ঘণ্টাও নালাগে বুলিয়ে ক'ব পাৰি আৰু বিশ মিনিটমানৰ পাছতে হৈ যায় বুলিয়ে ক'ব পাৰি কুকাৰত দিলে মানে তাৰপাছত এনেকৈ খাই খায়ো ভাল লাগে খুবেই টেষ্ট খুবেই সোৱাদ লগা বুলি ক'ব পাৰি এইটো বস্তু তাৰপাছত ৰেচিপিটো তেনেকৈ মোক আণ্টিজনীয়ে শিকাই দিলে তাৰপিছত মই মোৰ এইটো ৰেচিপি কেইবাবাৰো মই বনাইছোঁ এইটো মই লগৰ কেইজনীকো খোৱাই মানে খোৱাইছো যে তেওঁলোকে কৈছে যে খুবেই টেষ্টি হৈছে খাবলৈ বুলি এতিয়া তেওঁলোকে তেওঁলোককো মই এইটো ৰেচিপি বনাই শিকাই দিলো এনেকৈ এনেকৈ বনাব লাগে বুলি ত মোৰ বাৰ্থডে'তো মই এইটো ৰেচিপি মই বনাই খোৱাইছো মোৰ লগৰখিনিক বা মোৰ পৰিয়ালৰ যিখিনি সদস্য আছে সেইখিনিকো মই খোৱাই বনাই খোৱাইছো এইটো ৰেচিপি সিহঁতো খুবেই ভাল পাইছে এইটো ৰেচিপি তাৰপাছত মোৰ ঘৰত যেতিয়াই আলহী আহে মোৰ তেতিয়াই মই এইটো ৰেচিপি মই মাহঁতক বনাব কওঁ এনেকৈ এনেকৈ বনাবা বুলি তেতিয়া ঘৰত অহা আলহীবোৰো খাই ভাল পায় খুবেই ভাল পায় এইটো কেনেকৈ বনাইছা এইটো ৰেচিপিটো সুধি থাকে ত মই শিকাই দিওঁ তেওঁলোককো এনেকৈ বনাব লাগে বুলি ত চবে ভালেই পায় এইটো খাইকেনে ত' এইটোৱে মোৰ ভাল লগা খাদ্য বুলি ক'ব পাৰিম ইয়াৰ উপৰিও মোৰ মাছৰ আঞ্জাটোও ভাল লাগে মাছৰ টেঙা ঔ টেঙা দি যোনটো বনাই মাছৰ জোল মাছৰ টেঙা সেইটোও মোৰ খুবেই ভাল লাগে সেইটো বনাবলৈ হ'লে পোনপ্ৰথমে মাছখিনি এটা কেৰাহীত তেল দিকেনে অলপমান ভাজি ল'ব লাগিব হালধি নিমখ আদি দিকেনে মাছকিজনী মাছকেইডখৰ বাচি ভাজি ল'ব লাগে তাৰ পাছতেই ভাজি লোৱা পাছত আন অন্য এটা কেৰাহীত তেল দিকেনে পিঁয়াজ দিকেনে ভাজি লৈকেনে তাৰপিছত ঔ টেঙা ঔ টেঙাকেইডখৰ ভাজি ল'ব লাগে তাৰপিছত অলপ পানী দি অলপ উতলিব দিয়া পাছত মাছ যি কেইডখৰ মাছ ভাজি থোৱা আছিলে সেই কেইডখৰ কেৰাহীটোত দি দিয়া হয় তাৰপিছত অলপ দি দি মেলি অলপ উতলিব দিয়া হয় চৰুতে বিশ মিনিট পঁচিছ মিনিটৰ পাছতে সিজাৰ পাছত এইটো ৰেচিপি হৈ যায় তাৰপিছত খাব পাৰি এইকেইটাই মোৰ প্ৰিয় খাদ্য ভাল লগা খাদ্য বুলি ক'ব পাৰি